অ' বেটা গৈছোঁ ৰ'বা তুমি এতিয়া ইংৰাজী পঢ়িব নালাগে অংকখিনি কৰি থাকাচোন মই গৈ আছো তোমাক গৈ পেলাই মই ভাতটো পাতি লৈছো গৈ পেলাই শিকাই দি আছো ৰ'বা এই ভগৱান গেছটো শেষ হৈ থাকিলে যা অ' শুনিছা গেছটো শেষ হ'ল ভাতৰ চিটিয়ে নাবাজিলে কি কৰোঁ এতিয়া কুকাৰত ভাতখিনি এতিয়া বেয়াই হ'ব শুনিছা নাই গেছ শেষ হ'ল হে ভগৱান এই এতিয়া হেৰি কুকাৰত দিয়া আধা সিজা ভাতখিনি জুইত কেনেকৈ বনাওঁ তাকে গেছ এজেন্সিলৈ ফোন এটা মাৰাচোন নহয় এতিয়াটো ৰাতি নাপাওঁ বুকিং কৰি থৈ দিওঁ তেতিয়া কাইলৈ ৰাতিপুৱা অ' ৰাতিপুৱা পাম তেতিয়া তুমি ফোন এটা ক'ৰানা এতিয়া গা ধুব নালাগে ফোন এটা কৰি লোৱা তুমি নকৰা যদি মইয়ে কৰোঁ দেই ফোন নম্বৰটো সেই ডায়েৰিখনতে আছেনে অঁ অঁ অ' বেটা সেই ডায়েৰিখন আনি দিয়াচোন অঁ সেইখন ডায়েৰি অঁ সৰুখন ৰ'বা ইয়াত নম্বৰ এটা আছে গেছটো শেষ হৈ থাকিলে নহয় ভাতে ন'হল এতিয়া কি খাবা জুইত বনাবগই লাগিব এতিয়া কাইলেলৈ গেছটো এতিয়া ৰাতিখন ক'ত পাবা কাইলেলৈ গেছটো আনি দিব এতিয়া ফোন কৰি থ'লে মই ফোনটো লগাওঁ তুমি মনে মনে থাকিবা দেই লিখি থাকা ৰিং কৰি আছে ৰিচিভে কৰা নাই ৰ'বা অ' হেল্ল' হেল্ল' অ' দৈভোগ গেছ এজেন্সি হয়নে অঁ অঁ মই বকিয়াল পৰা ক'লো অঁ এই মই গেছ এটা বুকিং কৰিব লাগিছিলে ইণ্ডিয়ান অঁ অঁ বকিয়াল মাধুৰিমা বৰুৱা হয় কাইলৈ ৰাতিপুৱা পাম নহয় ন কিমান মান সময়ত পাম অঁ ঠিক আছে ঠিক আছে অঁ খালি ঘৰ অঁ অঁ অঁ আপোনালোকৰ গাড়ীয়ে আনি দিব নহয় অঁ ঠিক আছে ঠিক আছে মাধুৰিমা বৰুৱা হয় হয় কাৰ্ডখন মোৰ নামতে আছে মাধুৰিমা বৰুৱা ইণ্ডিয়ান গেছ অঁ ঠিক আছে হ'ব অঁ অঁ কাইলৈ সময়ত দি দিব খালি